মোৰ দৰং জিলাৰ সৰু গাঁও এখনত ঘৰ আঁঠুৰ বিষ হ'লে সাধাৰণতে আমি প্ৰাথমিক চিকিৎসালয় হস্পিতেলো দূৰত গতিকে গৰম পানী নিমখ দি তেনেকৈ সেক দিওঁ তাৰপিছত আৰু হালধি বটি লেওঁ দি পেলাই কি তেনেকৈ বিষ কমাও আৰু